ভাৰতত ক্ৰিকেট খেলৰ জনপ্ৰিয়তা আটাইতকৈ বেছি আৰু এজন ভাৰতবৰ্ষ বাকীবোৰ খেলৰ তুলনাত ক্ৰিকেট খেলাক অধিক গুৰুত্ব দিয়ে আৰু অধিক বেছি জনপ্ৰিয় সকলোৰে আৰু ভাৰতত ক্ৰিকেট খেলৰ লগতে বাকীবিলাক খেলক কিন্তু সিমানে গুৰুত্ব প্ৰদান কৰা নহয় আমাৰ মানুহে ক্ৰিকেটৰ কাৰণে যিমান উৎসুক বাকীবিলাক খেলৰ কাৰণে সিমান উৎসুকতা দেখিবলৈ পোৱা নাযায় এতিয়া ভাৰতত টি টুৱেণ্টি ওৱৰ্ল্ড কাপ এইবিলাকৰ যেতিয়া আৰম্ভ হয় তেতিয়া মানুহখিনি সকলো কাম বাদ দি ভাৰতৰ সৰ্বাধিক জনসাধাৰণ মানুহ ক্ৰিকেটত মগ্ন হৈ যায় কিন্তু সেইদৰে বাকীবিলাক খেল ধৰি লওক ফুটবল হকী বা অন্য অলিম্পিকত খেলা যিকোনো খেল বক্সিং হওক বা আৰ্চাৰী বা যিকোনো খেল সেই খেলবিলাকৰ ইমান বেছি ভাৰতত জনপ্ৰিয়তা নহয় মানুহে নাচায় আচলতে মই ভাবোঁ যে অকল ক্ৰিকেটত গুৰুত্ব নিদিয়েই ভাৰতৰ মানুহে বাকীবিলাক খেলতো সিমানে গুৰুত্ব প্ৰদান কৰিব লাগে আৰু ভাৰতত অকল ক্ৰিকেটেই নহয় হকী বক্সিং কাবাডি এইবিলাক বিভিন্ন ধৰণৰ খেলত আমাৰ ভাৰতত খেলুৱৈ আছে খেলুৱৈৰ অভাৱ নাই বাকী খেলুৱৈখিনি ক্ৰিকেটৰ সমানে যাতে সেই মৰ্যদাটো লাভ কৰক সন্মান লাভ কৰক আৰু তাৰ লগতে ভাৰতখন খেলৰ ক্ষেত্ৰত আৰু বেছি আগবাঢ়ি যাওক আৰু বেছি উন্নতি হওক আৰু অইন চাইনা আমেৰিকা এইবিলাক ৰাষ্ট্ৰৰ সমানে যাতে তেওঁলোকে খোজ দিয়ে তাৰকাৰণে আমাৰ ভাৰতৰ জনসাধাৰণে ক্ৰিকেটৰ লগতে বাকীবিলাক খেলকো সমানে গুৰুত্ব প্ৰদান কৰিব লাগিব কাৰণ সকলো সকলো খেল গুৰুত্ব প্ৰদান কৰাটো আমাৰ বাবে দৰকাৰী কাৰণ তেতিয়াহে আমাৰ দেশখন বাকীবিলাক খেলৰ প্ৰতি গুৰুত্ব হ'লেহে অলিম্পিকতে হওক ক'তে হওক আমাৰ ভাৰতে মেডেল লাভ কৰিবলৈ সক্ষম হ'ব সেয়েহে অকল ক্ৰিকেটতে নাথাকি বাকীবিলাক খেলতো সমানে গুৰুত্ব প্ৰদান কৰি খেলুৱৈবিলাকক সন্মানৰ লগতে উৎসাহ বৃদ্ধি কৰা কৰিব লাগে